কামৰূপ মহানগৰী জিলাখনৰ আজিকালি স্বাস্থ্য সেৱাটো বহুত সবল হয় বহুত ভাল হয় তাত আমাৰ যেতিয়া আমি কল এজন মানুহ ৰোগী এজন যেতিয়া মানে বহুত ইমাৰ্জেঞ্চি হৈ পৰে ন তেতিয়া আমি ওৱান জিৰ' এইটক যেতিয়া কল কৰি যেতিয়া যিকোনো এখন আমি কামৰূপৰ স্বাস্থ্য সেৱাত আমি যাওঁ বহুত ভালকৈ তাত চিকিৎসা কৰে চিকিৎসা পাতিবিলাক বহুত ভাল হয় তাত বহুতো ধৰণৰ সুবিধা হয় যিকোনো এজন চিকিট এজন ৰোগীক লাগতিয়াল সকলো ধৰণৰ বস্তু তাত পোৱা যায় বহুত পৰিমাণে পোৱা যায় আৰু চিকিৎসা আহিলাসমূহত ঠিক পৰিমাণে আছে তাত এজন চিকিৎসকে যিবোৰ সুকীয়া যিবোৰ সঁজুলি এজন চিকিৎসকে ৰোগীক চিকিৎসা কৰিবলৈ বিচাৰে সকলোবোৰ ধৰণৰ পায় বস্তু